এক এক ঊনৈছশ তেসত্তৰ মোৰ জন্মদিন ঠিক এইদৰে তিনি ন দুহেজাৰ দুই মোৰ ল'ৰাৰ জন্মদিন সাত ছয় দুহেজাৰ বাৰ মোৰ ছোৱালীৰ জন্মদিন একত্ৰিছ বাৰ ঊনৈছশ বাসত্তৰ মোৰ মিছেছৰ জন্মদিন আৰু চবছে মোৰ ভাললগা দিনটো হৈছে আঠ সাত ঊনৈশ সোতৰ